অঁ বৰ্তমান দিনত প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ জীৱনলৈ বহুত সুবিধা আনি দিছে মানে জীৱন সলিন সলনি কৰিছে বুলি ক'ব পাৰি এক কথাত যেনেকৈ আমাৰ আজিকালি দেখা যায় প্ৰায়বিলাকৰ হাততেই স্মাৰ্টফোনটো থাকেই আৰু স্মাৰ্ট ফোন এই কাৰণেই লয় মানুহে যাতে বহু কথাত সুবিধা হয় ব মানুহ নিজৰ সুবিধাৰ কাৰণে লয় আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিবৰ কাৰণেওতো প্ৰয়োজন হয়েই সেই মানে কি কি ক্ষেত্ৰত সুবিধা হয় বুলি ক'বলৈ গ'লে বহু কেইটা কাৰণ ক'ব পাৰি এটা কাৰণ হৈছে ধৰক আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ তেতিয়া আমি নিজৰ হাতত বা আমাৰ বেগত আমি বহুখিনি টকা লৈ নগ'লেও হয় আজিকালিৰ দিনত আমি ইণ্টাৰনেট যোগে আমি অনলাইন পে'মেণ্ট কৰি পেলাই পৰিশোধ কৰি পেলাই আমি বস্তু কিনিব পাৰোঁ সেইটো এটা বহুত ডাঙৰ সুবিধা কাৰণ টকা সৰহকৈ বেগত লৈ যোৱাটো এটা মানে অসুবিধাজনক কথা আজিকালিৰ দিনত বহু ধৰণৰ ঘটনা ঘটি আছে সেইকাৰণে চবেই বিচাৰে যে বেগত কম টকা লৈ ইণ্টাৰনেটৰ জৰিয়তে হেৰি পে'মেণ্ট কৰি পেলাই বস্তু মানে ক্ৰয় কৰাৰ কথাই আজিকালি বেছিভাগে চিন্তা কৰে তাৰোপৰি আৰু কিছুমান কথাত বহুত সুবিধা হয় যেনেকৈ আমি টিকেট বুকিং কৰিবৰ কাৰণে যাত্ৰাৰ ক্ষেত্ৰতো যাত্ৰাৰ ক্ষেত্ৰত যদি আমি টিকেট বুকিং কৰিবলগীয়া হয় হঠাৎ যেতিয়া বৰ জৰুৰীকালীন জৰুৰী হৈ পৰে এটা টিকেট কটাটো কিছু লোকৰ বাবে তেতিয়া আমি ষ্টেশ্যনলৈ গৈ পেলাই টিকেট বুক কৰাটো কেতিয়াবা বহুত কঠিন হৈ পৰে তাৰ সলনি আমি ঘৰতেই আমি বহি পেলাই এইটো কৰিব পৰা যায় ইণ্টাৰনেটৰ জৰিয়তে অনলাইন টিকেট আমি হেৰি বুক কৰিব পাৰোঁ সেইদৰে হোটেলটো আমি হোটেল হোটেলৰ ৰুম বুক কৰিব ল'লে এঠাইৰ পৰা কোনোবা অন্য ঠাইলৈ যেতিয়া যাওঁ আমি হঠাৎ কেতিয়াবা হঠাৎ কিবা জৰুৰী কাম ওলালেও হঠাৎ যাব লগা হয় আৰু কেতিয়াবা ঘৰত মানুহ নথকাৰ বাবেও এনেকুৱা হয় গৈ পেলাই টিকেট কাটিবলৈ আমাৰ এইটো টিকেট কটাৰ কথা হ'ল কিন্তু হোটেলৰ ৰুম বুক কৰাতো তেনেকুৱা হয় ঘৰতেই যদি আমি হোটেলখনৰ ৰুমটো অনলাইন যোগেদি আমি বুক কৰি লওঁ তেতিয়া সেই ঠাইলৈ গৈ পেলাই আমি আমাৰ টেনশ্যন নেথাকে আমাৰ চিন্তা নেথাকে কাৰণ আমি গৈ পেলাই ধুনীয়াকৈ আমি হোটেললৈ সোমাই বুক কৰি কৰি থোৱা থাকিলে আমি সো সোনকালে সহজে আমি হোটেলখনলৈ যাব পাৰোঁ সেইদৰে আৰু তেনেকুৱাই বহুত ধৰণৰেই আছে আজিকালি সকলো কামেই ইণ্টাৰনেট যোগে কৰিব পাৰি মানে ইমানেই সুবিধা মানে কৈ শেষ কৰিব নোৱাৰি সেইদৰে আমি কিবা বস্তু ঘৰৰ পৰা আমি খোৱাবস্তুও আমি অৰ্ডাৰ কৰিব পাৰোঁ তেনেকুৱা বহুত আছে ধৰক হেৰি চুইগি এনেকুৱা কেইটামান কিছুমান এপ থাকে আমি তাৰ যোগেদি আমি খোৱাবস্তু ঘৰত যেতিয়া অসুবিধা হয় কিবা বনাবলৈ মেলিবলৈ কিবা কাৰণত অসুবিধা হ'লে আমি চুইগি যোগেদি আমি অনলাইন অৰ্ডাৰ কৰি পেলাই আমি অনোৱাব পাৰোঁ বস্তু সেইদৰে বহুত মানে বহুখিনি ক্ষেত্ৰতে সুবিধা হয় মানে এই কৈ মানে এতিয়া শেষ কৰিব নোৱাৰি ইমানেই সুবিধাজনক সেইয়াই আৰু